হয় মই পঢ়ি খুব ভাল পাওঁ বিশেষকৈ কিতাপ পঢ়ি ভাল পাওঁ বিভিন্ন ব্য়ক্তিৰ বিভিন্ন সাহিত্য়িকৰ মই বহু কিতাপ পঢ়িলোঁ ধৰ্মীয় কিতাপ আধ্য়াত্মিক কিতাপ বিজ্ঞানসন্মত কিছু ৰিছাৰ্চ কিতাপ বা অনুবাদ সাহিত্য়ও বিভিন্ন ধৰণৰ পঢ়িলোঁ তাৰ পৰা বহুত শিকিলোঁ বহুত জানিলোঁ কিতাপ পঢ়াৰ আনন্দ সুকীয়া তাৰ ভিতৰত মোৰ মনত সাঁচ বহুৱাই থৈ গ'ল এখন বিশেষ কিতাপে সেইখন আছিল কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা যিখন কিতাপ এতিয়াও মই পালে পাত লুটিয়াই চাওঁ আৰু কিতাপখন পঢ়ি যাওঁ যিখন কিতাপে মোক জীৱনত কিতাপ ভাল পোৱাৰ বাবে এটা সপোন দি থৈ গ'ল গতিকে কিতাপতেই মোৰ সপোন কিতাপেই মোৰ বাস্তৱ কিতাপেই মোৰ ধৰ্ম